হেল্ল' মৃগাংক ফলৰ দোকান হয় নাই অ' মানে মোক সেই বিশেষ কাম এটাৰ কাৰণে ফল মূল অলপ লাগিছিল অ' আপোনাৰ দোকান খোলা আছেনে অ' বৰ্তমান বন্ধ আছে ন আপোনাক ফোন যোগেও কণ্টেক্ট কৰিব পাৰি বুলি মই নম্বৰটো পালোঁ আপোনাৰ সেইকাৰণে নম্বৰটো লৈ আপোনালৈ ফোন কৰিলোঁ আপোনাৰ হোম ডেলিভাৰী দিয়া কিবা ব্যৱস্থা আছে নেকি অ' দুদিনমানৰ পিছত দিলেও হ'ব বাৰু মোৰো মানে এতিয়া অসুবিধা মানুহ পঠাবলৈ দিগদাৰেই হ'ব যিহেতু বহুতখিনি দূৰো আছে অ' নাই আপুনি মানে মোৰ সেই সময়টো আপোনাক দি দিম এই যে ইমান তাৰিখে মোৰ সকামটো হ'ব সেইকাৰণে আপুনি মই লিষ্টটো দি দিম লগতে যে এইখিনি এইখিনি বস্তু লাগিব আপুনি যদি পাৰে যিমান সোনকালে আপুনি পাৰে পঠাই দিলে মই ভাল পাম

অ' আপেল ডালিম অ' আঙুৰ লাগিব তাৰপিছত আৰু কি কি আছে আপোনাৰ এনে তাত আম আছে নাৰিকল লাগিব নাৰিকল লাগিব আপুনি দামটো অলপ কমকৈ ধৰিব অলপ যিহেতু বেছিকৈ ল'ম অ' হ'ল'ও আপুনি কিবা এটা অ' অ' আপেলৰ কি কিমানকৈ দিব আপুনি টু ফিফটিকে মানে একেবাৰে ভালটো আছেনে তেতিয়াহ'লে হ'ল'ও অলপ চাব মিলাই মেলি

ঠিক আছে ঠিক আছে অ' বেলেগ মই আপোনাক লিষ্টখন দি দিম বাৰু হ'ব দিয়ক